বোৱা আৰু চিলাইৰ সৈতে জড়িত হৈ মই ভৱিষ্যতৰ লক্ষ্যসমূহ হৈছে কিয়নো বোৱা কাপোৰ বৈ মই মোৰ ব্যৱসায়টি আৰম্ভ কৰিব পাৰোঁ যেনে মেখেলা চাদৰ গামোচা বৈ দোকান যিহেতু নিজৰ ঘৰতেই দোকান আছে তেনেতে মই মোৰ সেই বোৱা কাপোৰ মই বিক্ৰী কৰিব পাৰোঁ মই যিহেতু চিলাই কৰোঁ সেই চিলাই কৰি মই মোৰ কাপোৰ মই চিলাব পাৰোঁ এখন আজিকালি মেখেলা চিলা চিলোৱা চাদৰৰ পতি লগ লগোৱা চাদৰ চিলোৱা ব্লাউজ চিলোৱা সেই চিলাই কৰি মই মোৰ ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ সেইবাবে মই এই বোৱা আৰু চিলাইৰ সৈতে জড়িত হৈ মোৰ ভৱিষ্যতটি মই সুচাৰুৰূপে আগবঢ়াই লৈ যাব পাৰোঁ সেইবাবে মই বোৱা আৰু চিলাইক লক্ষ্য হিচাপে লৈছোঁ

বোৱা কাপোৰ আজিকালি ঘৰে ঘৰে গৈ মই সেই মোৰ বোৱা কাপোৰ মেখেলা চাদৰ গামোচা মই ঘৰে ঘৰে গৈ বিহু পৰ্বই আনকো দিব পাৰোঁ লগতে মই মোৰ গাঁও অঞ্চলত মই ঘৰে ঘৰে গৈ বিক্ৰী কৰিব পাৰোঁ সেইবাবে মই এই কাপোৰ বোৱাক লক্ষ্য হিচাপে লৈছোঁ